হেল্ল' গাড়ী চলা আছ নেকি অংকুৰ ড্ৰাইভিঙত আছে নেকি ৰৈ আছা অঁ মই যে কৈছিলোঁ শিৱসাগৰ যাম বুলি

কেঞ্চেল হ'ল নহয় অঁ তোমাক যে পইচাটো দিয়া আছিলে কি কৰিবা জিপে' কৰি দিয়া এইটো নাম্বাৰতে অঁ কৰি দিয়াচোন মই অলপ দিনৰ পিছতে যাব পাৰিম

ঠিক আছে ঠিক আছে